হয় মই আচলতে দিল্লীৰ পৰা অসমলৈ আহিছিলোঁ মই নতুনকৈ অসমীয়াও শিকিছোঁ আৰু অসমৰ যিখিনি উৎসৱ পৰ্ব সেইখিনিৰ বাবে সেইখিনি কথা মই অলপ জানিব বিচাৰিছিলোঁ আপুনি জনাব পাৰিব নেকি হয় মই বিহু কথা শুনিছোঁ বাৰু বিহুটোৰ বিষয়ে অলপ বিস্তাৰত আপুনি বুজাব পাৰিব

হয় বিহুখিনি কথা শুনি ভালেই লাগিছে মইও চেষ্টা কৰিম এইবাৰ বিহুটো ইয়াতে উদযাপন কৰি যাবলৈ বিহু বিষয়ে ইমানখিনি জনোৱাৰ বাবে ধন্যবাদ